অ কেতেকী খুড়ী হয়নে

এই আমাৰ ওচৰৰ এই সম্পাদিকাৰ ঘৰতে হয় অকণমান যাব লাগে আৰু

অ বৰ ভাল কথা কৈছে দেই ঠিকে আছে ওলক ওলক পিকনিকৰ কথাকে পিকনিকলৈকে যাওঁ তেতিয়া তেতিয়াও সেই এটা কাম কৰিব এটা কাম কৰিব আপোনালোকৰ গোটৰ কেইজনী যায় সোধক আমাৰ গোটৰো দুইটা গোটৰ মিলাই লওক আৰু লগতে আমাৰ ওচৰ চুবুৰীয়াও আছে নহয় যদি আৰু গাড়ী এখনকে লওঁ হয় হয় অ এতিয়া এটা কাম কৰোঁ নহ'লে বা আমি হয় হয় অ ভাড়াৰো কথা আছে আমি কাজিৰঙালৈকে যাওঁ ধৰি লওক কাজিৰঙাত বহুত পইচা নপৰে আমাৰ হেজাৰ টকাৰ ভিতৰতে হ'ব হয় হয় হয় হয় সেইটোকে কৰোঁ তেতিয়াহ'লে মই গাড়ীখনৰ এই আমি তেতিয়া জানুৱাৰীটো আহিয়ে আছে এই জানুৱাৰ অ জানুৱাৰীতেনে ডিচেম্বৰৰ লাষ্টতে যাওঁ এই অ মই তেতিয়া গাড়ীৰ ব্যৱস্থা কৰোঁ তেতিয়া আপুনি মানুহখিনিৰ লগত কথা বতৰা পাতক তাৰপৰা অ হ'ব মই তেতিয়া আমাৰ গোটৰ মানুহকেইজনীকো কওঁ এ তেওঁলোকে ভালেই পাব পিকনিকৰ কথা ক'লেতো আৰু সবেই ভালেই পাব সদায়নো একেবোৰ কামতে কিমান লাগি কৰি থাকিব ধৰি লওক ঘৰ ঘৰৰ কামতে লাগিবনে অকণমান ওলাই গ'লে মন চনবিলাকো ভাল লাগে সেইকাৰণে তেতিয়া মই কাজিৰঙাকে হেৰি কৰোঁ গাড়ী এখনো গাড়ীখন ঠিক কৰোঁ এই ডিচেম্বৰৰ লাষ্টতে ওলক

হয় হয় এই এটা কাম কৰিম আমি আকৌ হেৰি অন্য ভিতৰলৈও যাম ভিতৰত গৈ চাফাৰীবিলাকক ল'ব লাগিব তেনেকৈ লৈ পেলাই যাম বুলি অ ল'ব ল'ব

নাই ধুনীয়া অ বৰ ধুনীয়া বৰ ধুনীয়া ভিতৰখন চালে আপোনাৰ চাই থাকিবলৈ মন যাবহে টকা পাঁচশহে ধৰি লওক আৰু এই টকা পাঁচশ যি টকা এ নাই সেইটো যোগাৰ কৰিব যোনে যোনে পাৰে চাব যোনে নোৱাৰে নাচাব আৰু ধৰি লওক আৰু এ পিকনিকটোকে খাব আৰু আমি সুধিম কথাটো নাপায় নাপায় নাপায় ধৰি লওক আমি দুই একে ধৰি লওক তেতিয়া আমি ওচৰতে হওক গঁড় হৰিণা আমি ক'তনো দেখিছোঁ এই চৰাই চিৰিকটি চৰাই চিৰিকটি আকৌ হৈ এইবিলাক ধৰি লওক হাতি চাতি পৰা ধৰি আমি তেনেধৰণেনো ক'ৰপৰা ওচৰৰপৰা বাঘ চাঘ আমি ক'ৰ পৰা দেখিছোনো এই ধৰি তেনেকুৱা হেৰিবিলাকতো আমি দেখিবলৈ পোৱা নাই সেইবিলাক সোণালী বান্দৰৰ পৰা ধৰি ধৰি লওক নাহৰফুটুকী বাঘৰ পৰা ধৰি গঁড়ৰ পৰা ধৰি এই সকলোখিনি আমি কেনেধৰণে দেখিবলৈ পাম সেইখিনিও আৰু সেইটো খৰচ কৰিব লাগিব আৰু ধৰি লওক হয় হয় এই তেতিয়াতো সময় আছে ধৰক এই এতিয়া হেৰি হৈছেহে ছেপ্তেম্বৰ মাহ হৈছেহে ধৰি লওক এতিয়া আগতীয়াকৈ হয় হয় কামটো কা সোনকালে জনাই থ'ব লাগিব তেতিয়া আমি ডিচেম্বৰ লাষ্টত গ'লে ধৰি লওক তেতিয়ালৈ পইচা পাতি হেৰি হ'বগৈ আৰু ধৰি লওক খেতি বাতিবোৰো আমি ধৰি লওক ইতিমধ্যে আজৰি হ'মগৈ তেতিয়া তেতিয়ালে মৰণা চৰণা মাৰিও আজৰি হ'বগৈ তেতিয়া আমাৰ যাবলৈও ভাল হ'ব ধৰি লওক এ পইচা পাতিও অসুবিধা হ'লে হ'ব কৃষকৰ কাৰোবাৰ ঘৰৰ ধানকে অলপ বিকিলে তেনেধৰণেও ধৰি লওক কামখিনি কৰিব পৰা হ'ব অ তেনেধৰণে মই জনাম জনাম মই গাড়ীৰো ব্যৱস্থা কৰিম মই আমাৰ ওচৰ ওচৰৰ এই দুই এজনীকো ক'ম গোটৰ মানুহকেইজনীকো জনাম আপুনিও জনাই থ'ব অ হ'ব দিয়ক অ